অঁ হেল্লো অঁ ফ্লিপকাৰ্ডৰ পৰা কল কৰিলে নেকি অঁ মই আপোনালোকৰ আচ্ছা আচ্ছা অঁ অঁ মই এটা ঘড়ী লৈছিলোঁ হয় হয় হয় অঁ ঘড়ীটো বটৰ আছিলে বট ৱেভ অঁ অঁ ভাল লাগিছে মানে যিটো আপোনালোকৰে ফ্লিপকাৰ্ডৰ পৰা যিটো বটৰ ঘড়ী অৰ্ডাৰ দিলোঁ ৱাটছটো তো মানে এই ঘড়ীটো ফেছেলিটীবিলাক ভাল লাগিছে আৰু মানে আৰু মই ডিচকাউণ্টটো পালোটো সেইকাৰণে আপনালোককো ধন্য়বাদ ক'লোঁ যে এইটো অফাৰত বহুত অফাৰ পাইছোঁ থাৰ্টী পাৰ্চেণ্ট অফাৰ পালোঁ আৰু মানে এই ঘড়ীটোৰ ওপৰত মানে দুটামান কথা ক'ব বিচাৰোঁ যে মানে ইয়াৰ এটা ফীচাৰ্চ কেইটামান ফীচাৰ্চ ভাল লাগিছে যে ঘড়ীটো পানীত মানে যেনেকৈ নহওক নাযাওক কিয় য'তেই নাযাওক কিয় পানীত যদি ডুব মানে ভিজাইও থৈ দিওঁ তেতিয়া মানে ঘড়ীটোত কোনো ধৰণৰ প্ৰব্লেম নাহে আৰু সেইদৰেই মানে কিছুমান ধৰি লওক মানে আজি চাৰ্জ দিলে কমচে কম আপোনাৰ এসপ্তাহ দুই সপ্তাহ লৈকে চাৰ্জ নিদিলেও হৈ যায় তো আৰু ইউচ নকৰিলেতো একমাহলৈকে চলি থাকে তো এইবিলাক মানে ফীচাৰ্চ দেখি মই বৰ ভাল লাগিছে আৰু যিহেতু মই বেলেগত কতো পোৱা নাছিলোঁ আপোনালোকৰে ফ্লিপকাৰ্ডৰ ৱেৱচাইটতে মই বহুত কমত পালোঁ ঘড়ীটো তো সেইবিলাক দেখি মই সেইকাৰণে ফীডবেক এটা দিম বুলিও ভাবিয়েই আছিলোঁ তো আৰু ব্ৰাইটনেছটো বৰ ভাল ঘড়ীটোৰ আৰু ঘড়ীটোৰ ডিচপ্লেটো মানে যিমানবাৰ পৰিছে কোনো ধৰণৰ ডিচপ্লেটোতো প্ৰব্লেম অহা নাই তো আৰু স্কেটচ নপৰে যিহেতু বৰ এইবিলাক বস্তু দেখি মানে ভাল লাগিছে আৰু থেংক ইউ